পেইণ্টিং পেইণ্টিং মোৰ লাইফত বহুতেই গুৰুত্বপূৰ্ণ মই মোৰ লাইফ পেইণ্টিং নোহোৱাকৈ এতিয়া ইমেজিনো কৰিব নোৱাৰোঁ মানে মই যি বস্তুবিলাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ সেই বস্তুবিলাক মই কাগজেৰে প্ৰকাশ কৰি পাইছোঁ পেইণ্টিঙৰ থ্ৰুৱে মই মোৰ চিন্তাধাৰা মোৰ মনৰ ভাৱ মই সব প্ৰকাশ কৰি পাইছোঁ পেইণ্টিং থকাৰ কাৰণে মই মোৰ জীৱনৰ যিমানো দুখ ষ্ট্ৰেছ এনজাইটি সব মই কাগজেৰে কলমেৰে ধুনীয়াকৈ অংকিত কৰিছোঁ বা চিত্ৰ আঁকি প্ৰকাশ কৰিছোঁ আৰু এনেদৰে সদায় প্ৰকাশ কৰিব বিচাৰোঁ মই ৰিয়েল লাইফ পেইণ্টিং সিমান ইমানো শিকা নাই বা মানে কৰা নাই যিমান মই স্কেটছবোৰ কৰিছোঁ অঁ লাইফ পেইণ্টিং ক'বলৈ গ'লে মই এই ধুনীয়া ক'ৰবাত কিবা এটা ধুনীয়া দৃশ্য চালে সেইটো মোৰ বহুতেই মন যায় যে মই সেইটো মোৰ কাগজত আঁকি তোলাৰ বহুতো চেষ্টা কৰোঁ আৰু সেইটো মই সকলো আপ টু এন এক্সটেণ্ট মই সেইটোত সক্ষমো হৈছোঁ আৰু মই বিচাৰিছোঁ যে মোৰ এনেদৰেই মোৰ পেইণ্টিঙৰ লাইফটো মানে সদায় মই এই পেইণ্টিংটো মোৰ জীয়াই ৰাখিব পাৰোঁ ভিতৰৰ এই পেইণ্টিং কৰাৰ যি মোৰ আগ্ৰহক মই জীয়াই ৰা জীয়াই ৰাখিব বিচ ৰাখিব বিচাৰিছোঁ আৰু মই খোজোঁ যে যোনো এই যোনবোৰ মানুহে বহুত বেছি মানে ষ্ট্ৰেছত আছে বা বহুত চিন্তা কিবা এটা চিন্তাৰ চিন্তাত যুঁজি আছে সিহঁতৰ পেইণ্টিংটো এটা ভাল মাধ্যম নিজক এক্সপ্ৰেছ কৰাৰ কাৰণে যি সিহঁতে যিটো নিজৰ মুখেৰে বা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে সেইবিলাক বস্তু সিহঁতে পেইণ্টিঙেদি মানে প্ৰকাশ কৰাত সিহঁতে বহুতে সহায় কৰিছে পেইণ্টিঙে মোৰ মোৰ ক্ষেত্ৰত এইটো হয় মই নিজক পেইণ্টিঙেদি বহুত বহুত এক্সপ্ৰেছ কৰোঁ আৰু মই আৰু মই আৰু মই যি ভাল বস্তু কিবা এটা ভাল বস্তু মনত ভাল লগা বস্তু চালেই মই চেষ্টা কৰোঁ যে সেইটো মই কাগজত ধুনীয়াকৈ গঢ়ি তুলিব পাৰোঁ বা লিখি বা ধুনীয়াকৈ বৰ্ণনা কৰি চিত্ৰ আঁকিব পাৰোঁ সেইটোৰ ওপৰত টান ক'বলৈ অঁ পেইণ্টিং কৰাটো টান এতিয়া প্ৰেক্টিছটোও লাগিব পেইণ্টিং পেইণ্টিং যদি তুমি যদি চোৱা তোমাৰ যদি আগ্ৰহ আছে আৰু যদি তোমাৰ মন আছে যে তুমি তুমি যদি পেইণ্টিং কৰি ভাল পোৱা পেইণ্টিংটো কৰি যদি তোমাৰ মনত শান্তি দিয়ে তেনেহ'লে তুমি এনেই আগ্ৰহিত হ'বা আৰু তোমাৰ পেইণ্টিংটো তেনেদৰে ধুনীয়া হ'ব প্ৰেক্টিছটো বহুতে লাগে পেইণ্টিং কৰাৰ কাৰণে পেইণ্টিংটো যেতিয়াই তুমি ভাল পোৱা ষ্টাৰ্ট কৰিবা তেতিয়াই তোমাৰ পেইণ্টিং অট'মেটিকেলি ধুনীয়া হ'ব অট'মেটিকেলি তোমাৰ পেইণ্টিংটো তোমাৰ ইজি লাগিব সেইকাৰণে ৰিয়েল লাইফ পেইণ্টিং বা যি প্ৰকাৰৰে কিয় পেইণ্টিং নহওঁক সেইটো তোমাৰ তোমাৰ নিজৰ আগ্ৰহৰ ওপৰত বা ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰে যে তুমি কিমান ধুনীয়া বা সেইটো তুমি তোমাৰ তুমি কিমান ইজি পাবা কৰিবলৈ